অনলাইন স্কুলীয়া জীৱন এটা বহুত উন্নত মানৰ এটা শিক্ষা জীৱন সেয়হে এটা সময়ত গোটেই ভাৰতবাসীক এটা মহামাৰী আহিছিল সেই মহামাৰীৰ কাৰণে সকলো ঘৰে ঘৰে দিয়ে বা শিক্ষকসকলে শিক্ষা ছাত্ৰ ছাত্ৰীসকল দিছিল আৰু মোবাইল যোগে অনলাইন শিক্ষা আৰু অনলাইন প্ৰশ্ন উত্তৰ ব্যৱস্থা কৰিছিল সেয়েহে এই অনলাইন শিক্ষাৰ জীৱনটো বহুত উন্নত মানদণ্ডৰ বুলি কোৱা হৈছিল সেয়েহে এই শিশু শিশুসকলে এই বা শিশুয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে বহুতো কষ্ট কৰি শিক্ষা লাভ কৰিছিল এনেদৰে এনেদৰে তেখেতলোকে মোবাইল মোবাইল যোগে শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পাছতেই এই তাৰপাছতেই এই শিক্ষকসকলে এটা এই অঞ্চল যোগায় ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা কেন্দ্ৰ খুলি ধৰি লোকক একসত্তা কৰি শিক্ষা গ্ৰহণ কৰাইছিল সেয়েহে এই অনলাইন শিক্ষাৰ যোগেৰে শিক্ষকসকল স্বাৱলম্বী হৈছিল হোৱাৰো বহুত কাৰণ আছে সেই শিক্ষকসকলে শিক্ষকসকলে হ'ল তেখেতলোকৰ মেইন আদি মূল তেখেতলোকে শিক্ষকসকলেই হ'ল ল'ৰা ছোৱালী মাক দেউতাক এই সেই সেই যুগৰ পাছৰপৰাই শিশু শিশুসকলে বা ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ যোগেদি বেছি পঢ়া শুনা কৰিবলৈ ওলাইছিল এই সেই তেতিয়াৰপৰাই ছাত্ৰ ছাত্ৰীসকলে মোবাইল চাবলৈ আৰম্ভ বেছি কৰিছিল আৰু অনলাইন শিক্ষা আৰু অনলাইন শিক্ষাৰ কাৰণেই আজি স্কুল স্কুললৈ আহি বা কোনো এটা শিক্ষা প্ৰতিষ্ঠানত ধৰক ভুক্ত হোৱা নাছিল ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে শিক্ষকসকলে তেখেতলোকক আগবঢ়াই নিছিল সেয়েহে শিক্ষকসকলেই হ'ল মেইন ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱক হিচাপে আমি ভাবোঁ